মাছ ধৰাৰ বিভিন্ন পদ্ধতি আছে জালেৰে ধৰিব পাৰি জকাইয়ে ধৰিব পাৰি এনেকুৱা ধৰণৰ যথেষ্টখিনি সা সঁজুলি আছে মাছ ধৰাৰ আৰু মাছ ধৰোঁতে বিভিন্ন পদ্ধতি অৱলম্বন কৰিব পাৰি যেনে ধৰক পানী সিঁচি মাছ ধৰিব পাৰি বা পানীতহে হাতেৰে হেপিয়াইও মাছ ধৰিব পাৰি জাল মাৰি মাছ ধৰিব পাৰি পলহ মাৰি ধৰিব পাৰি আৰু অন্যান্য ধৰণে যেনে ধৰক বৰশী বা অন্য ধৰণৰ তেনেকুৱা খাদ্য দি পেলায় তেওঁলোকক আবদ্ধ কৰি ধৰিব পৰা সুবিধা কৰি ল'ব পাৰি আমাৰ সমাজ জীৱনত তেনেদৰেই এনেদৰেই মানে মাছ ধৰা পদ্ধতিবিলাক চলি আহিছে আৰু আগলৈকো এনেকৈ চলি যাব বুলি আমি আশা কৰোঁ